অসমৰ সংগীত শিল্পী বুলি ক'বলৈ গ'লে আমি প্ৰথমেই ভূপেন হাজৰিকাৰ নাম ল'ব লাগিব জয়ন্ত হাজৰিকাৰ নাম ল'ব লাগিব জুবিন গাৰ্গ দিপালী বৰঠাকুৰ ৰাজেন গোহাঁই চাৰু গোহাঁই আমাৰ দুটা অনাতাঁৰ কেন্দ্ৰ আছে সেই কেন্দ্ৰত যিসকল শিল্পীয়ে গীত গাই প্ৰত্যেকজন শিল্পীৰ গীতেই মই ভাল পাওঁ তাৰে ভিতৰত মোৰ ভাল ভাৰতত নাম থকা জনপ্ৰিয় শিল্পী হৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ আমাৰ হাৰ্ট অসমৰ হাৰ্ট না হাৰ্ট জুবিন গাৰ্গ পাপন খগেন মহন্তৰ পুতেক বুলিও তেখেতক বেলেগ এটা আমাৰ ভাল লাগে তেখেতৰ মাক দেউতাকেও বৰ ধুনীয়া গান গাইছিল এটা সময়ত নাম থকা আমাৰ অসমৰ শিল্পী খগেন মহন্তদেৱ আৰু বাইদেউৰ নামটো তেওঁৰ নামটো মই এতিয়া পাহৰি গৈছোঁ মনত আছে কিন্তু পাহৰি গৈছোঁ দেই ক্ষমা কৰিব তেওঁলোকৰ গীতে এটা সময়ত অসমখন ৰজনজনাই আছিলে বিহু বতৰত আৰু তেওঁৰেই সুপুত্ৰ পাপন আমি পাপন বুলিয়েই কওঁ তেওঁক তেওঁ গীতবিলাকো ভাল লাগে কিন্তু মোৰ ভাল লগা শিল্পীজন হৈছে ডক্টৰ ভূপেন হাজৰিকা তেখেতে যিবিলাক গীত গাই গৈছে মই এটা গীতো তেওঁ বেয়া বুলি ক'ব নোৱাৰোঁ প্ৰত্যেকটো গীততে আমাৰ হৃদয় চুই যোৱা গীত তেওঁ যিটো গীত আজি অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে গাই আন সৰু ল'ৰাৰ পৰা বুঢ়া মানুহৰ মুখলৈকে আমি শুনিবলৈ পাওঁ সেই গীতটো হৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া ইমান সুন্দৰ এটি গীত যিটো গীত আজি গোটেই ভাৰতবৰ্ষতে বিভিন্ন ভাষাত এই গীতটি প্ৰচাৰ হৈছে সেই গীতটিৰ লগতে তেখেতৰ আৰু সমাজক লৈ গোৱা গীতবিলাক আছে তাৰে ভিতৰত তেওঁ গাইছে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ অসমখন এনেকুৱা এখন দেশ তেওঁ আমাক চিনাকী কৰি দিছে পুনৰ গীতেৰে তেওঁ কৈছে অসমখন ভাৰতৰ পূৰ্ব্ব দিশৰ এখন ৰূপহী দেশ আজি অসমত কি নাই শিক্ষা দীক্ষা কৃষি জলবায়ু সুন্দৰ বাতাৱৰণ পঢ়াৰ কাৰণে কোনো অকষ্ট নাই ল'ৰা ছোৱালীবিলাকে যি পঢ়ো বুলি কয় তাতে পঢ়িবৰ সুবিধা আছে অসমত ৰাস্তা পদূলি ভাল স্বাস্থ্য কাৰণে আমাৰ সুস্বাস্থ্যৰ গৰাকী হ'বলৈ অসমৰ জলবায়ু অতি ভাল বুলি ক'লেও ভুল কোৱা নহ'ব আৰু ভূপেন হাজৰিকাদেৱে আমাক বাৰে বাৰে অসমৰ মানুহবিলাকক যে অসম অসমখনক বাহিৰা মানুহে জংলী বুলি কয় জংলি জংলি বুলিও তেওঁ গীত এটা গাই গৈছে জংলি জংলি ধুনীয়াই কয় জংঘলেই মোৰ ঘৰ তেওঁ কৈছে মই সেই জংঘলতেই থাকোঁ মই ভূপেন হাজৰিকা মই এই জংঘলখনতেই থাকোঁ জংলি জংলি ধুনীয়াই কয় জংঘলেই মোৰ ঘৰ জং জংঘলেই মোৰ ঘৰ তাৰ পাছৰডখৰ মই এতিয়া অলপ পাহৰিছোঁ না না মোৰ ঘৰ মুক্ত হাৱা মোৰ বন্ধু নকল জীৱন মোৰ পৰ মুক্ত হাৱা মোৰ বন্ধু নকল জীৱন মোৰ পৰ আমি মই নকল হৈ আছোঁ মই মানুহটো এই মানুহটো নহয় মই বুলি কৈছে প্ৰকৃত মানুহটো মই বেলেগ কিন্তু আজি ষ্টেজত যে গান গাই আছোঁ সেইজন ভূপেন হাজৰিকাও বেলেগ বুলি তেওঁ ক'ব বিচাৰিছে মই ক'ব বিচাৰোঁ অসমৰ প্ৰত্যেকজন ব্যক্তি তেনেকুৱাই প্ৰত্যেকৰে হাড়ে হিমজুৱে এজন অসমীয়া লোক আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ অসমৰ মানুহ সদায় সহনশীলা অসমত যেনেকৈ খেতি পথাৰ ইমান ধুনীয়া হয় কোনো ফল মূলৰ অভাৱ নাই য'ত ইয়াত জহা বৰা শালি বিভিন্ন ধৰণৰ খেতি কৃষকসকলে কৰে মনৰ আনন্দত এতিয়া ৰ'দ বৰষুণ চিন চাব নোহোৱাকৈ তেওঁলোকে খেতি কৰে আৰু ভূপেন হাজৰিকাদেৱে এই সকলো কথা অসমবাসীক গীতেৰে প্ৰকাশ কৰি অসমৰ মানুহবিলাকৰ মনবিলাক জয় কৰি থৈ গৈছে তেওঁ আজি আমাৰ মাজত নাই কিন্তু প্ৰত্যেকৰ হৃদয়ত তেওঁ স্থিতি আজিও আছে কনমালি ল'ৰাটিয়েও আজি ভূপেন হাজৰিকা বুলি ক'লে তেওঁৰ গান এটি গাবলৈ ক'লে ধুনীয়াকৈ গাব পাৰে এই এজন ব্যক্তি যিজন ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'লেও আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ সেই ভূপেন হাজৰিকা আৰু তেওঁৰ যিবিলাক অনুৰাগী আজিও তেওঁক যিসকলে পাহৰিব পৰা নাই তেওঁৰ গীতবিলাকক আজি ভূপেন্দ্ৰ সংগীত বুলি অসমত নাম ৰাখিবৰ কাৰণে মনে প্ৰাণে চেষ্টা কৰি আছে বিভিন্ন ধৰণৰ কৰ্মশালা পাতি ভূপেন্দ্ৰ সংগীতৰ আজিও প্ৰচলন কেনেকৈ হয় অসমত অকল ভূপেন হাজৰিকা বুলিয়েই নকওঁ তাৰ লগতে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছে বিষ্ণু ৰাভা আছে পাৰ্বতীপ্ৰসাদ বৰুৱাদেউ আছে এইসকলৰ গীতো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ ইয়াকে কৈ আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ